হেল্ল' অঁ কোৱাচোন অঁ অঁ কোৱা অঁ হয় হয় কৰিছিলোঁ মায়া কিতাপৰ দোকানখন নহয় জানো

হয় হয়

দহটা অঁ দহটা খেল পাঁচটা খেল খেলাইছোঁ

অঁ বাজেটটো প্ৰায়

এই ষাঠিটা সৰু সৰু প্ৰাইছ দিবা আৰু ধৰি লোৱা কলম চলমৰ পেকেট দিবা অঁ হ'ব

চিলনী জীয়েকৰ সাধু এনেকুৱা সাধু কথাই প্ৰায় দিবা তাৰপৰি হেৰি দিবাচোন দুখনমান এইবোৰ প্ৰাৰ্থনা পুঁথি দুখনমান দিবা

ধন্যবাদ